আৰু সুখ অনুভৱ পৰিয়ালৰ লগত মানে পৰিয়ালৰ লগত হয় বন্ধু বৰ্গৰ লগত হয় যেনেকে তাৰ হুপড় এনেকে কলোঁ ওপৰ বাহিৰত ওলাই আহিলোঁ বহুত ভোক লাগিলে ত' ঘৰটো কেতিয়া পাওঁ কেতিয়া পাওঁ ঘৰ পোৱাৰ পাছত তাৰ ভাতকেইটা মায়ে যেতিয়া দিয়ে তেতিয়া আৰু সুখ অনুভৱ হয় আৰু তাৰ বন্ধু বৰ্গৰ লগত এনেকে হেৰি টাইমত আৰু জিৰণি টাইমত খানা খাবলগা হয় তাৰপাছত সিহঁতে আৰু খানা খাব লগা হয় তাৰপাছত মানে সেনেকে খানা খাই যেতিয়া আমি ফুৰ্তি কৰোঁ তাতো অলপ সুখ অনুভৱ হয় মোক এনেকে আড্ডা মাৰি কথা বতৰা তেনেকুৱা সুখ অনুভৱ হয় আৰু ঘৰৰ ফেমেলিৰ লগত টিভি চাওঁ তাতো অলপ সুখ আহে তাৰপিছত এনেকে নানা ধৰণৰ সুখ আহে আৰু তাৰ কিছুমান আছোঁ আছোঁ হঠাৎ এটা মানে কিবা ভাল খবৰ আহিলে তাতো সুখ অলপ বেছিকে হয় আৰু সুখ অহা সেনেকে বহুত কাৰণ আছে আৰু সৰু ল'ৰা ছোৱালী সেইবোৰৰ লগত খেলিও অলপ সুখ সুখ অনুভৱ হয় সৰুৰ লগত আৰু সৰুকালৰ দিনবোৰ মনত পৰে খেলিলে সেইবোৰ দেখি দেখি আৰু সুখ আৰম্ভ সুখ মানে আহে আৰু তাৰপিছত